মু মুকলি পানীত সাঁতুৰি থাকোঁতে সুৰক্ষিত থকাৰ কিছুমান উপায়ৰ ভিতৰত এটা উপায় হৈছে ৰাবাৰ বেলুন ব্যৱহাৰ কৰিব পাৰোঁ আমি যদি আমি মুকলি পানীত সাঁতোৰোতে ৰাবাৰ বেলুনটো ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ বিপদ বিপদত পৰা সম্ভাৱনা কম থাকে আমি অলপ দিনৰ আগতে পিকনিক খাবলৈ বুলি জিয়াধল নদীৰ ওচৰলৈ গৈছিলোঁ জিয়াধল নদীত আমি সাঁতুৰিছিলোঁ তেতিয়া আমি ৰাবাৰ বেলুন ব্যৱহাৰ কৰিছিলোঁ ৰাবাৰ বেলুনটো থাকিলে আমি যিমানখিনি যিমানেই দ পানীলৈ নাযাওঁ কিয় তেতিয়া বিপদ হোৱাৰ সম্ভাৱনা কম থাকে পিছল শিল শেলাই আদি যদি থাকে তেনেহ'লে তেনেকুৱা ঠাইত বিপদ হোৱাৰ সম্ভাৱনা পিচলি পৰাৰ সম্ভাৱনা থাকে শেলাই থাকিলে শিল থাকিলে পিচলি পৰাৰ সম্ভাৱনা থাকে শক্তিশালী প্ৰবাহ আদিৰ দৰে ডাঙৰ জলাশয়বোৰত বাধা থাকে কাৰণ তেনেবোৰ ঠাইত আমাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে